মই ইয়াৰপৰা তালৈ বস্তু কেইটামান পঠাইছিলোঁ পালাগৈনে

অঁ অঁ কিমানমান লাগিবগৈ এনেই আনতাজত তাত কেন কেইটামান আছে টুটেল এতিয়া অঁ চব স্কুলতহে আছে ন

অঁ এই ওখ মানে এনেই মুকলিকৈ থকা মানুহবোৰক কিবা অনাৰ ব্যৱস্থা কৰিছিলে নেকি

অঁ মানে তাত মানে তাত ওখ জেগাডোখৰত মানে তাত পাল চাল কিবা তৰি পেলাই কেম্প নিচিনা বনোৱা আছে নাই বাৰু অঁ অঁ অঁ বাকী খোৱা খোৱা তাৰমানে একো অসুবিধা পোৱা নাই নহয় চাগে

অঁ আৰু কিবা অসুবিধাৰ সন্মুখীন হ'লে মোক ক'ল এটা কৰি দিবা অঁ আৰু বৰ্তমান কিবাকিবি দৰকাৰ কি কি দৰকাৰ হৈছে মোক হেৰি এপ্লিকেশ্যন এখন লিখি দি দিবা মই ব্যৱস্থাটো কৰাই দিম

অঁ অঁ অঁ অঁ ডিটেইলচত লিখি দিবা মই অতি সোনকালে পঠিওৱাৰ ব্যৱস্থা কৰাই দিম অঁ অঁ

অঁ এই গোটেইখিনি একেলগে লিখি পেলাই পঠিয়াই দিবা মই কিবা এটা ব্যৱস্থা কৰাই দিম বাৰু অঁ অঁ ঠিক আছে দিয়া